স্কুলত এনেকুৱা ধৰণৰ বিষয় শিকোৱা হয় অসমীয়া গণিত সমাজ বিজ্ঞান বিজ্ঞান ইতিহাস বুৰঞ্জি ভোগোল হিন্দি ইংৰাজী নীতিকথা ছবি ইত্যাদি আৰু বহুতো আছে গতিকে সকলোখিনি এতিয়া সম্ভৱ নহয় আৰু শিক্ষকসকলতো আজিকালি উচ্চশিক্ষিতয়ে শিক্ষকসকলৰ আজিকালি বি এড ডি এল এড এইখিনি লাগিবই আৰু সেইবাবে ভাবোঁ শিক্ষকসকল উচ্চশিক্ষিত আৰু সকলো শিক্ষক ভাল বেয়া বুলি ক'বলৈ গ'লেতো আৰু এতিয়া ক'ব নোৱাৰিম শিক্ষকসকলক উচ্চ স্তৰতে ৰখা হয় শিক্ষকক ভগৱানাৰ ৰূপতো চোৱা হয় সকলো ছাত্ৰ ছাত্ৰীয়ে শিক্ষকক ভগৱানতুল্য পূজনীয় বুলিয়েই ভাবে গতিকে সেই তাৰ মাজতো আৰু কিছুমান শিক্ষক আছে যিয়ে পইচা কাৰণে মানে পইচাটোক লৈ পেলাই ছাত্ৰ ছাত্ৰীসকলৰ মাজত থাকে কিছুমান শিক্ষকে নিজৰ সন্তান বুলিয়েই ভালকেই শিকায় ছাত্ৰ ছাত্ৰীসকলক গতিকে শিক্ষক ভাল বেয়া বুলি ক'বলৈ অকমান অসুবিধাই হয় মই জনা এইখিনিয়েই আৰু